বিশ্বনাথ জিলাত শিক্ষা শিক্ষাৰ বিশ্বনাথ জিলাত মই মহিলাসকলে বহুত বহুতখিনি বস্তু সন্মুখীন কৰিবলগীয়া হয় মুখ্য প্ৰত্যাহ্বানৰ নামত বিশ্বনাথ জিলাৰ বহুত বহুত জেগাৰ আপোনালোকত গাঁও গাঁও ভূঁইবিলাকত দেখা যায় যে ছোৱালী মানুহক বহুতখিনি কাম কৰিব দিয়া নহয় বহুত জেগাতো আজিৰ দিনতো পঢ়া শুনাত আপোনালোকৰ স্কুলত স্কুল পাতিত নাম লগাই নিদিয়ে কলেজলে যাব নিদিয়ে জলদিকে বহুত বহুতকতো বহুত সৰুতে বিয়া পাতি ঘৰ সংসাৰ কৰিব দিয়ে বা আপোনাৰ পঢ়া শুনাৰ ইমান সুযোগ নিদিয়ে গাঁও গাঁও ভূঁই গাঁও ভূঁই বিচ গাঁও ভূঁইবোৰত এইবোৰ বহুত বেছিকে দেখা যোৱা যায় বহুতে বহুতে বহুত বহুতক ছোৱালী ছোৱালীক আজিও আজিও ল'ৰাৰ ল'ৰাৰ সমান সন্মান নিদিয়ে ল'ৰাৰ ল'ৰাৰ সমান সুযোগ নিদিয়ে আজিৰ দিনত